হাঁহ কুকুৰাৰ স্বাস্থ্য ব্যৱস্থাপনাত ভেকচিনৰ যথেষ্ট ভূমিকা আছে অসমৰ সেমেকা বতৰ আৰু জহৰদিনত গৰম বাবে পেলু কীট ওকণি বেক্টেৰিয়া ভাইৰাছ ভেঁকুৰ প্ৰটজোৱা পুষ্টিহীনজনিত বিভিন্ন বেমাৰে দেখা দিয়াৰ আশংকা থাকে ওকণি আৰু চিকৰাৰ আক্ৰমণে ৰক্তহীনতাৰ সৃষ্টি কৰি হাঁহ কুকুৰাৰ কণীৰ উৎপাদন কমায় আৰু ওজন সঠিকভাৱে বৃদ্ধিত বাধাৰ সৃষ্টি কৰে সেইবাবে সঠিক সময়ত ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঘূৰণীয়া কৃমি আৰু ফিতাপেলুৰ ঔষধ মাহে মাহে খোওৱা উচিত তিনিৰপৰা পোন্ধৰ সপ্তাহ বয়সীয়া কুকুৰাত প্ৰতজোৱাজনিত ৰোগ বেছিকৈ দেখা যায় ঔষধ ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি ভেকুৰজনিত ৰোগ যেনে এছপাৰগেলচিছ এছপাৰগিলাছ ফ্লেভাছ আদি ৰোগ তিনিৰপৰা চাৰি সপ্তাহ বয়সীয়া কুকুৰাত বেছিকৈ দেখা যায় উপযুক্ত প্ৰতিপালন পদ্ধতিৰ যোগেদি এই ৰোগবোৰো প্ৰতিৰোধ কৰিব পাৰি ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত অপুষ্টিজনিত ৰোগে দেখা দিয়ে দানা আৰু পানীত প্ৰয়োজনীয় উপাদান যোগ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি পুল বাম ফাউল টাইফইড ফাউল কলেৰা কৰাইজা আদি বেক্টেৰিয়াজিত ৰোগ এণ্টিবায়'টিক ব্যৱহাৰ কৰি প্ৰতিৰোধ কৰিব পাৰি ৰাণী খেত কুকুৰা বসন্ত মেৰেগ আদি ভাইৰাছজনিত ৰোগৰ কোনো চিকিৎসা নাই গতিকে সঠিক সময়ত চিতা দিব লাগে বৈজ্ঞানিক প্ৰথাত হাঁহ কুকুৰাৰ পালনত মূল মন্ত্ৰ হ'ব লাগে যাতে হাঁহ কুকুৰাৰ জাকটোত বেমাৰে দেখা নিদিবৰ বাবে সকলো প্ৰকাৰৰ আৱশ্যকীয় স্বাস্থ্য ৰক্ষা আৰু চাফচিকুণতা অৱলম্বন কৰা হয় ঠিক সময়ত হাঁহি কুকুৰাজাকক ৰোগৰ প্ৰতিষেধক বেজী দিয়াই থকাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে